মই বাস্তৱসন্মত উপন্যাসবিলাক পঢ়ি ভাল পাওঁ তাৰ ভিতৰত মিৰি জীয়ৰী লিখক ৰজনীকান্ত বৰদলৈ অন্যতম ঘূনাসূঁতিৰ কাহিনীৰ ওপৰত নিৰ্মিত জংকী আৰু পানৈৰ প্ৰেম কাহিনীৰ ওপৰত আধাৰিত ই নিজৰ জিলাখনৰ নিৰ্দিষ্ট এটুকুৰা ঠাইৰ সঁচা কাহিনীৰ ওপৰত প্ৰচলিত বাবে মই এই উপন্যাসখন ভাল পাওঁ আৰু ই প্ৰথম অসমীয়া জনজাতীয় উপন্যাস এই মিৰি জীয়ৰী কাহিনীটোৰ মতে ইয়াত জংকী নামৰ এজন ডেকা আছিল তেওঁ সেইখন গাঁৱৰে জীয়ৰী পানৈ পানৈৰ লগত তেওঁ প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল কিন্তু গাঁৱৰ ৰাইজ আৰু ঘৰৰ পৰিয়ালে এই সম্পৰ্ক মানি লোৱা নাছিল জংকী একেবাৰে দুখীয়া পৰিয়ালৰ ল'ৰা আছিল তেওঁ এবাৰ কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল তাৰপিছত পানৈক কুমুদ নামৰ গাঁৱৰে এজন ল'ৰাৰ লগত বিয়া দিবলৈ ঠিক কৰিছিল তাৰপিছত পা পানৈ জংকীক বিছাৰি পলাই যায় তাৰপিছত এখন পাহাৰীয়া এলেকাত গৈ জংকীক বিচাৰি পায়গৈ তাত সি কামবন কৰি আছিল পানৈ জংকীক বিচাৰি গৈ সেই ঠাইত ওলাই গৈ তাৰপিছত তাৰপৰা আকৌ দুয়ো পলাবলৈ চেষ্টা কৰে শেষত সেই অঞ্চলৰ লোকসকলে দুয়োকে একেলগে বান্ধি শূল ভৰাই নৈত পেলাই দিয়ে এইদৰে বৰ্ণনা হৈছে বিখ্যাত উপন্যাস মিৰি জীয়ৰী কাহিনী